হেল্ল' হয় কোনে কৈছিলে হয় হয় হয় আপুনি কোনে কৈছিলে হয় কওকচোন কেনেকুৱা ধৰণৰ মোবাইল লাগিছিলে অ' এতিয়া নতুনকৈ ল'ঞ্চ হৈছিলে দুদিনৰ আগতে এইটো এই তোমাৰ ৱান প্লাছৰ চি থ্রী লাইট সেইটো ভাল আছিলে ম'বাইলটো আপোনাৰ ছিক্স জি বি ৰেম আৰু এইট জি বি ৰেম দুইটাই পাব এইটো ওৱান টুৱেণ্টি আৰু টু ফিফটি টু ফিফটি ছিক্স অ' প্ৰাইচটো তোমাৰ ছিক্স জি বি ৰেমৰটো আহি যায় নাইনটিন থাউজেণ্ড আৰু এইট জি বি ৰেমৰটো আহি যায় তোমাৰ প্ৰায় এপ্ৰক্স টুৱেণ্টি থ্রী থাউজেণ্ড এইটো দামৰ আহি যায় কেমেৰা চেমেৰা বাকী সব একেই দুইটাইটো ভালেই নতুন আপডেট মোবাইল আজিকালি সবেৰে ভালেই কিন্তু মানে কেমেৰাটোতকৈ বেছি তোমাৰ ৰেমটো আহে মেইন ইম্পৰটেণ্ট আমাৰ ৰোমটো মোৰ মতেটো এইট জি বি ৰেমৰটো ল'লে বেছি ভাল হয় ফেচেলিটিটো ওৱান প্লাছৰটো জানাই আৰু চবে যোনে ব্য়ৱহাৰ কৰিছে সি গম পাইয়ে ওৱান প্লাছ মোবাইলটো আজিকালি ব্ৰেণ্ডৰ মোবাইল ইমান ভাল মোবাইল গতিকে ওৱান প্লাছটো মই তোমাকতো এইট জি বি ৰেমৰটোকে ল'বলৈ দিম কেমেৰা মজা মজা এশ আঠ মেগা পিক্সেল মেবি নে তাৰ ওপৰত মই পাহৰি গৈছোঁ কিন্তু এশ আঠ মেগা পিক্সেল আই এছ আই এছ ও আছে মেবি হা কেমেৰা কোনো ধৰণৰ ডিফেক্ট নাই ভাল কেমেৰা পাবা মানে এমুলে'ড ডিছপ্লে' ভাল গতিকে এইট জি বিটো ল'ব পাৰা আহিবা নহ'লে ঠিক আছে ঠিক আছে ধন্য়বাদ